মই আচলতে মানুহটো চৌখিন আমাৰ ঘৰৰ মানুহখিনিও চৌখিন তথাপি তাতকৈ মই অলপ বেছি ব্যতিক্ৰম মানে চৌখিন মানে কি ওচৰৰ আমাৰ এইকণত খেল খেল খেল পথাৰ আছে ওচৰে পাঁজৰে খেলিবলৈ যাওঁ বেলেগ ল'ৰাও আহে খেলিবলৈ দুখন তিনিখন খেলপথাৰ ওচৰতে আৰু টাউনতো আছে ডাঙৰ খেলপথাৰ আছে এটিম ফিল্ড আছে এটিম ফিল্ডতো কেতিয়াবা খেল চাবলৈ যাওঁ আৰু কেতিয়াবা মন গ'লে নিজেও খেলিবলৈ যাওঁ তাত ক্ৰিকেট খেল হয় ভলীবল খেল হয় ওচৰৰ মানুহবোৰ আহে চাই ভাল লাগে খেলবিলাক যেতিয়া এখন খেল হয় ডাঙৰ খেল হয় ডিষ্ট্ৰিক ৱাইজত খেলবিলাক হয় তেতিয়া চায়ো ভাল লাগে খেলবিলাক আৰু কেতিয়াবা নিজেও খেলোঁ তাত গৈ আৰু লগতে আমাৰ এতিয়া আমাৰ লখিমপুৰ বিধায়ক মানৱ ডেকা দেৱে টেনিছ লন এখন বনাই দিছে তাতো ৰাতি হ'লে খেলিবলৈ চাবলৈ যাওঁ তাত প্ৰতিযোগিতা হয় চাবলৈ যাওঁ ওচৰৰ মানুহ আহে মানুহ আহে ঢেৰ আহে চাই ভাল লাগে খেলবিলাক সেইটো কাৰণে আমি ওচৰৰ গাঁৱৰ ল'ৰা তিনি চাৰিটা মিলি মিলি খেল চাবলৈ যাওঁ আৰু আমাৰ ইয়াত কি হয় সাংস্কৃতিক ক্ষেত্ৰত আমাৰ ইয়াত মানে তিনি চাৰিটা হল আছে আগতে এখন সূৰ্য্য হল আছে সৰুতে আমি সূৰ্য্য হল আছিলে সূৰ্য্য হলত চিনেমা চাবলৈ যাওঁ হা নক্ষত্ৰ চিনেমা হল আছে গ'ল্ড চিনেমা হল আছে বিশ্ব হল আছে তাত ভাল ভাল ফিল্ম আহে অসমীয়া ফিল্ম আহে ফিল্ম চাবলৈ যাওঁ সাংস্কৃতিক ক্ষেত্ৰখনত আপোনাৰ কি হয় আমাৰ শংকৰদেৱৰ তিথি আছে ৰাভা দিৱস তিথি পাতে ব'হাগ বিহু আহিলে বিহুত সাংস্কৃতিক অনুষ্ঠান পতা হয় নাচ গান কৰা হয় তাত মানুহ আহে ফূৰ্ত্তি কৰে বিহু গায় আনন্দ কৰে সাংস্কৃতিক অনুষ্ঠান ক্ষেত্ৰত উদ্যান আছে আমাৰ ইয়াত লখিমপুৰত দুখনকৈ উদ্যান আছে এখন পখী উদ্যান আৰু এখন গান্ধী মৈদান আছে গান্ধী পাৰ্কত কেতিয়াবা মন গ'লে গান্ধী পাৰ্কলৈ যাওঁ গান্ধী পাৰ্কত গৈ পেলাই পাঁচ টকা বেছি নলয় পাঁচ টকা টিকট লয় পাঁচ টকা টিকট কাটোঁ আৰু সোমাওঁ তাত আপোনাৰ ট্ৰেইনত উঠিবলৈ মন ট্ৰেইনত উঠিব পাৰি আপোনাৰ এটা হেৰিও আছে এইটো কি বুলি কয় জেব্ৰা টাইপ জেব্ৰা আছে আৰু সৰীসৃপ এটা আছে তাত সেইবিলাকো উঠি মেলি চাওঁ আৰু পখী উদ্যানলৈ যাওঁ পখী উদ্যানত গৈ পেলাই আপোনাৰ যেতিয়া বাৰিষা চিজন আহে ব বহুত ৰকমৰ চৰাই চিৰিকতি আহে সেইবিলাক চাওঁ চাই পেলাই বিৰাট ভাল লাগে এটা মানে সুন্দৰ পৰিবেশ এটা আমাৰ লখিমপুৰত আছে সুন্দৰ পৰিৱেশ আৰু চাহ বাগান আছে আপোনাৰ চাহ বাগানলৈ যেতিয়া দুই তিনিখন চাহ বাগান আছে চাহ বাগানৰ মাজে মাজে গছবিলাক আছে মানে এটা গৰম দিনত সাংঘাটিক এটা চাহ বাগানত থাকি বিৰাট ভাল লাগে ছাঁ পৰি থাকে আপোনাৰ এইদৰে আমাৰ লখিমপুৰত বহুত ধুনীয়া ধুনীয়া আপোনাৰ উদ্যান খেলৰ সুবিধা আছে সাংস্কৃতিক অনিষ্ঠানৰ ক্ষেত্ৰতো বহুত ভাল বিহুৱে সংক্ৰান্তিয়ে সাংস্কৃতিক অনুষ্ঠান হৈয়ে থাকে গায়ক আহে এনেদৰে ফুৰ্ত্তি ফাৰ্তা কৰি থকা হয় আৰু